আমাৰ ওচৰত থকা আমাৰ ওচৰত থকা থকা পৰ্যটকস্থলীত বিশেষত্ব হৈছে ভৈৰৱকুণ্ডত বড়ো ড্ৰেছ সেই ড্ৰেছযোৰ তেওঁলোকৰ জন্মগত ৰিহা জন্মগত দখনা দখনা দখনা তেওঁলোকৰ তেওঁলোকৰ জাতিৰ ড্ৰেছ যেনেকৈ আমাৰ অসমীয়াৰ মেখেলা চাদৰ ঠিক তেনেকৈ ঠিক তেনেকৈ হেৰি আমাৰ অসমীয়াৰ যেনেকৈ মেখেলা চাদৰ ঠিক তেনেকৈ ভৈৰৱকুণ্ডৰ বড়োসকলৰ দখনা সকলো জাতিৰে নিজৰ নিজৰ ড্ৰেছ থাকে ড্ৰেছ থাকে যেনে মিৰিবিলাকৰ মিৰি ড্ৰেছ অসমীয়াবিলাকৰ মেখেলা চাদৰ আৰু আৰু ভৈৰৱকুণ্ডৰবাসীসকলৰ ৰিহা চৰি ভৈৰৱকুণ্ডবাসীসকলৰ দখনা বড়োসকল বেছি ভৈৰৱকুণ্ডতে থাকে আৰু তেওঁলোকৰ খাদ্য হৈছে আমাৰ অসমৰ খাদ্য যিহেতু ভাত ভাতটো আমাৰ অসমৰ খাদ্য গতিকে তেওঁলোকে ভাত আৰু ভাত আমাৰ অসমীয়াৰ সমাজে যিহেতু আমাৰ হিন্দুৰ খাদ্য ভাত আৰু কানি কাপোৰ হৈছে মেখেলা চাদৰ অসমীয়া আৰু বড়োসকলৰ দখনা আৰু আৰু খাদ্য ভাত দাইল দাইল মাছ মাংস মাছ মাংস এইবিলাককে খাই আমাৰ অসমৰ মানুহে দুই টাইম ভাত দুই টাইম চাহ এয়াই আমাৰ আমাৰ পৰ্যটকসকলৰ ইস্থানীয় বিশেষত্ব অসমীয়াসকলৰ মেখেলা চাদৰ আৰু আৰু ভৈৰৱকুণ্ডবাসীসকলৰ দখনা দখনা ইমান কৈয়ে মোৰ মন্তব্য সামৰণি মাৰিলোঁ